হয় মই ভাবোঁ অনলাইন ব্যৱসায় পৰি প্ৰযুক্তিৰ পৰিৱৰ্তন আদিয়ে আমাৰ ব্যৱসায়ত আজি আমাক সুবিধা কৰি দিছে কাৰণ আমি কোনোবা এগৰাকী অকলশৰীয়া মহিলাই ধৰক দোকান এখনেই আছে তেওঁ দোকানতে থাকিব নে বজাৰলৈ যাব ত' কিছুমান ক্ষেত্ৰত আমাক এইখিনি এইটো কাৰণে সহায় কৰিছে তেওঁ আমি এগৰাকীৰ এগৰাকী মহিলাই ঘৰৰ সকলো কাম বন কৰি ব্যৱ নিজৰ দোকানখনলৈ ওলাই যাওঁতে আমাৰ যথেষ্ট অসুবিধা হয় সময়টো আমাক যথেষ্ট লাগে ত' সেইটো কাৰণে আজি অনলাইন হোৱাৰ কাৰণে আমি আজি কিছুমান বস্তু ধৰক ফোন যোগে ঘৰতে পাব পাৰিছোঁ আৰু অনলাইন আজি কিছুমান অনলাইন পইচা পঠোৱাৰ পে'মেণ্ট হোৱাৰ কাৰণে আমি ধৰক যদি আজি পইচাটো আমি অনলাইন কৰি দিছোঁ ত' তেওঁলোকক আমি বস্তুৰ যিখন যিখিনি বস্তু আমাক প্ৰয়োজন সেই বস্তুৰ সেইখন মোবাইলতে আমি তেওঁলোকক এজন এজন ডাঙৰ ডাঙৰ ব্যৱসায়ী বা ডাঙৰ ডাঙৰ দোকানলৈ আমি ফোনযোগে পঠাই দিব পাৰিছোঁ ত' তেওঁলোকে সেই বস্তুখিনি বিশ্বাসেৰে আমাক নিজৰ দোকানত বা ঘৰত আমাক পঠাই দিব পাৰিছে ত' সেইটো কাৰণে আমাৰ নিচিনা মহিলাৰ কাৰণে এই অনলাইন ব্যৱসায়টো মই আমাৰ কাৰণে সুবিধাজনক বুলি কেনে মই ভাবোঁ ধৰক এতিয়া কিছুমান বস্তু এতিয়া ঘপককেনে দৰকাৰ হয় দোকানত এতিয়া গধূলিয়ে এতিয়া কিছুমান বস্তু মোৰ দিনৰ দিনটো মোৰ ধৰক দোকানখনত ব্যস্ত থাকিলোঁ ত' পিছদিনাখনলৈ মোৰ বস্তুখিনি এতিয়া প্ৰয়োজন হ'ল গধূলি মই ধৰক যদি মোবাইলতে আপোনাৰ গোটেই বস্তুখিনি তেওঁলোকক দিলোঁ তেওঁলোকে মোক ঘৰত আনি পিছদিনাখন ধৰক তেওঁলোকৰ যথাসম্ভৱ সময়ত তেওঁলোকে আনি কেনে মোক ঘৰতে আনি দিয়েহি তেনেকুৱা কাৰণে আমাৰ অনলাইন ব্যৱসায়টো আমাৰ কাৰণে সুবিধা হৈছে বুলি কেনে মই ভাবোঁ আৰু মোৰ কাৰণে বা আমাৰ কাৰণে বুলি কেনে নহয় মই ভাবোঁ আজিকালি ল'ৰা ছোৱালীবোৰো ধৰক কিতাপ এখনকে প্ৰয়োজন হৈছে বা আজি কিবা বেলেগ কিবা এটা প্ৰয়োজন বস্তু সময়টো আমাৰ যথেষ্ট ৰাহি হৈছে অনলাইন ব্যৱসায় হোৱাৰ কাৰণে ধৰক বজাৰলৈ গৈ যিখিনি সময় আমাৰ নষ্ট হয় বা যিখিনি সময় আমি দিব নোৱাৰোঁ সেইখিনি সময় আমি বজাৰত নিদি কেনে ব্যৱসায়টোৰ কাৰণে আমি নিজৰ জাগাডোখৰতে থাকি অনলাইন ব্যৱসায় অনলাইন ব্যৱসায় বা অনলাইন মই এইটো পে'মেণ্ট হোৱাৰ কাৰণে আমি ঘৰতে সময়খিনিত নিজৰ ব্যৱহাৰ কৰিব পাৰিছোঁ বাকীখিনি আমাক সুবিধা দিছে বুলি কেনে মই ভাবোঁ